মোৰ দুটা ল'ৰা ছোৱালী আছে মই কোম্পানীত কাম কৰোঁ কোম্পানীত সদায় যাই থাকোঁ কোম্পানীত কাম কৰোঁ আৰু ক'ব গ'লে বহুত কষ্টও হয় সেইবাবে কৰি আছো আৰু যি নহওক কৰি থাকিব লাগিব আৰু মই কৰি আছো কষ্ট কৰোঁ বহুত আৰু এতিয়া বন্ধুবৰ্গ বুলি ক'লে বন্ধু আছে নোহোৱা নহয় আছে তেনেকৈ কেতিয়াবা যাওঁ বন্ধুৰ লগতো খেলা ধূলা কৰোঁ আৰু মাতিলে যাওঁ বন্ধুৰ লগতো কথাবিলাক কিছুমান কথা শ্বেয়াৰ কৰোঁ আৰু যিহেতু দুটা ল'ৰা ছোৱালী আছে সিহঁতকো মানে পঢ়াব শুনাব লাগে তাতো কষ্ট কৰা হয় আৰু বহুত মানে কষ্ট কৰোঁ আৰু যিহেতু ল'ৰা ছোৱালী দুটা সিহঁতক পঢ়াই আছো কোম্পানীত কাম কৰি হাজিৰা কৰি হ'লেও মানে খুৱাই আছো আৰু ঘৰখন তেনেকৈয়ে চলাই আছো আৰু মোৰ মা দেউতা আছে সিহঁতেও মানে হাজিৰা কৰে তেনেকৈ চলি আছো আৰু আৰু অঁ বহুত কষ্ট হৈছে বহুত কষ্ট হয় মোৰ আৰু তেনেকৈয়ে চলি আছো আৰু আৰু এতিয়া বেলেগ কামো পোৱা নাই এই কোম্পানীতে হাজিৰা কৰি কাম চলাই আছো তেনেকৈ পৰিয়ালটো চলাই আছো তেনেকুৱা